দোকাম দাম সকলো বস্তুতে দাম একো বস্তুত দাম নকমেই দেখোন দিনে দিনে বাঢ়িয়ে গৈছে মাছ মাংস মাছ মাংসও দাম শাক পাচলিৰ কথাটো ক'বই নালাগে আৰু ষাঠি টকাৰ কমত একো শাক পাচলিয়ে নাপায় তাৰ পিছত অনলাইনৰ কথাটো হ'ল মই নিজে কৰা নাই যদিও আনে কৈছে মই সেইটো কথা নাজানিম বাৰু অনলাইনৰ কথাটো মই নিজে কৰা হ'লে গম পালোঁ হেতেন মইতো নাই কৰা